মই আজৰি সময়খিনিত বিশেষকৈ গ্ৰন্থ অধ্যয়ন কৰি ভাল পাওঁ গ্ৰন্থ বুলি কোৱাৰ লগে লগে মই প্ৰৱন্ধজাতীয় বা উপন্যাসজাতীয় গ্ৰন্থৰ কথা বিশেষকৈ ক'ব খুজিছোঁ আজৰি সময়খিনিত মই উপন্যাস পঢ়ি খুব ভাল পাওঁ শেহতীয়াকৈ মই পঢ়া দুখন উপন্যাস বেলি মাৰ গ'ল আৰু মাকাম সেই উপন্যাস দুখন মই গৰমৰ বন্ধত পঢ়িছোঁ আৰু কেতিয়াবা কেতিয়াবা আজৰি সময়খিনিত মই গাৰ্ডেনিং কৰোঁ গাৰ্ডেনিং বিশেষকৈ ফুলৰ পুলি ৰোৱা ফুলত পানী দিয়া ফুলৰ যত্ন লোৱা এনেধৰণৰ কাম কৰি মই ভাল পাওঁ আৰু কেতিয়াবা মই খাদ্য বনায়ো ভাল পাওঁ আজৰি সময়খিনিত মই খাদ্য বনাই মোৰ পৰিয়ালৰ লোকসকলক যাঁচো খাবৰ বাবে তেওঁলোক পৰা কমপ্লিমেণ্ট লওঁ কেনেধৰণৰ মোৰ বনোৱা ৰুচি কেনে হৈছে খাবলৈ কেনেকুৱা হৈছে গতিকে মই আজৰি সময়খিনি কেৱল এটা কামেই নহয় আজৰি সময়খিনিত মই গ্ৰন্থ পঢ়ি ভাল পাওঁ গাৰ্ডেনিং কৰোঁ খাদ্য বনাওঁ গতিকে ক'ব পাৰোঁ যে আজৰি সময়খিনি এনেদৰেই পাৰ কৰোঁ